সাধাৰণতে মই লিখা লিখনিসমূহত সাম্প্ৰদায়িক পৰিঘটনা আৰু সামাজিক বিষয়বস্তুসমূহে বিষয়বস্তু চৰিত্ৰ আৰু আখ্যানমূলক দৃষ্টিভংগীত যি গঢ় দি গভীৰভাৱে প্ৰভাৱিত কৰা দেখা গৈছে সাধাৰণতে আমাৰ সময় সময়ত যিটো সময়ত সামাজিক আৰু জলবায়ু আৰু ঐতিহাসিক প্ৰেক্ষাপতত প্ৰতি সঁহাৰি জনাই সমসাময়িক উদ্বিগ আৰু ৰচনা অন্তৰ্ভুক্ত কৰিছোঁ আৰু লেখনিসমূহ সাম্প্ৰতিক সামাজিক বৈষম্য যেনে জলবায়ুৰ পৰিৱৰ্তন বা ৰাজনৈতিক অশান্তিৰ বিষয়ে আমি দেখি আহিছোঁ সেইবিলাকৰ ওপৰত মই বিশেষ আলোচনাৰ মাধ্যমেৰে মোৰ লিখনিসমূহ মই আগবঢ়াই আনিছোঁ বিষয়সমূহৰ বিষয়বস্তুৰ জ নিজৰ যুগৰ জৰুৰী বিষয়বস্তুৰ সৈতে মিল আছে বা প্ৰতিফলিত হোৱা দেখা গৈছে সাধাৰণতে মই লিখা লিখনিসমূহত বিশেষ কিছুমান চৰিত্ৰ মই দিয়া দিছোঁ সেই বিশেষ চৰিত্ৰসমূহে সমসাময়িক সংগ্ৰাম বা বৈচিত্ৰপূৰ্ণ দৃষ্টিভংগী সামৰি ল'ব পাৰে আনহাতে কাহিনীভাগ সাম্প্ৰতায়িক পৰিঘটনা বা সমাজৰ সাধাৰণ লোকৰ দ্বাৰা যি পৰিচালনা হৈ আছে বৰ্তমান সমাজ তেনেদৰেই বৰ্তমান সমাজত এই লিখনিসমূহ মোৰ ফালৰ পৰা মই লিখিবলৈ চেষ্টা কৰিছোঁ সাধাৰণতে লিখনিসমূহ মোৰ নিজৰ ভাষাত লিখা হৈছে মোৰ ভাষা অসমীয়া মই অসমীয়া মাধ্যমতেই মই মোৰ সুৰ শব্দ আদি লগাই মই সুন্দৰকৈ মোৰ নিজৰ কথাৰে মই মোৰ লিখনিসমূহ লিখিছোঁ বৰ্তমানে আমাৰ সমাজত দেখা গৈছে সাংস্কৃতিৰ প্ৰতি থকা মানুহৰ যি এটা উদ্বেগ যি আৱেগ যি সাম্প্ৰতিক পৰিঘটনা প্ৰযুক্তি জনপ্ৰিয় হোৱাৰ যি ইচ্ছা সেই সকলোবিলাক মোৰ লিখনিত অন্তৰ্ভুক্ত কৰা হৈছে বৰ্তমানে আমাৰ সমাজত সেই মোৰ লিখনিৰ দ্বাৰা বহুবিলাক মানুহ সময়ৰ লগ প্ৰেক্ষাপটত সময়ৰ লগে লগে সেই তাৰ এক সুন্দৰ প্ৰতিফলিত হোৱা দেখা গৈছে সামগ্ৰিকভাৱে মোৰ লেখাসমূহে সমাজৰ বাবে দাপোন হিচাপে কাম কৰা দেখা গৈছে ইয়াৰ সময়ত জটিলতা আৰু গতিশীলতা ধৰি ৰাখে সাধাৰণতে আমি মই বা অইন বেলেগ সকলে যেতিয়া আমি আমাৰ সমাজৰ বিষয়ে চাওঁ বা সমাজৰ বিষয়ে কওঁ তেতিয়া আমি সেই সমাজখন কেনেদৰে পৰিচালিত কৰা হৈছে কেনেদৰে কি হৈছে তাৰ ওপৰত মোৰ লিখনিসমূহ লিখা হৈছে